হয় হয় আচ্ছা আচ্ছা আচ্ছা কওকচোন বাৰু হয় হয় হয় তেনেকৈ ফুৰিবলৈ ক'বলৈ গ'লে আমাৰ ইয়াত আছে আপোনাৰ মাগুৰী বিল ঢলা শদিয়া আছে কেম্পাছ আছে আপোনাৰ আৰু ক'বলৈ গ'লে আপোনাৰ ডিব্ৰু চৈখোৱা ঘাট আছে অঁ তেনেদৰে আমাৰ ৰিজৰ্টো আছে তেনেকৈ প্লাম ৰিজৰ্ট আছে আপোনাৰ হৈ গ'লে কাঞ্চনজংঘা তেনেদৰে বহুতো ধৰণৰ আছে বাৰু ৰিজৰ্টো দুই তিনদিন ক'বলৈ গ'লে আপুনি এটা এষ্টিমেট ধৰি কিনে যাওকগৈ ভালদৰে চাওঁ বুলি ভাবিলে আপোনাৰ তিনিদিন বুলি ধৰি কিনে চলক প্ৰতিটো জেগাত আপোনাৰ যেনেওতো আপুনি এতিয়া আপোনাৰ ল'ৰা ছোৱালীৰ লগত আহিব ভালকৈ ফুৰিব খেলিব মেলিবতো অলপ টাইম লাগিব এই তিনিদিন বুলি ধৰি কিনে চলক মোটামুটি আপোনাৰ

পাৰ ডে' তেনেকৈতো মই বাৰু পাৰ ডে' হিচাপত নলওঁ বাৰু মই আপোনাৰ পাৰ আৱাৰ হিচাপে আমাৰ কাউণ্ট কৰা হয়তো আমাৰ ট্ৰেভেল এজেঞ্চি হয় আপোনাৰ তিনিশকৈ ধৰা হয় বাৰু দিনত অঁ কি বুলি কয় ঘণ্টাত এতিয়া আপুনি কেলকুলেট কৰি কিনে আপুনি নিজে মোক জনাই দিব যে কেতিয়া কোনটো তাৰিখে আপুনি ওলাব মই ডে'টটো মাৰ্ক কৰি কিনে থ'ম আচ্ছা নেক্সট মান্থত ন এনেই প্ৰথম সপ্তাহতে হ'বনে আচ্ছা নেক্সট মনডে' আচ্ছা নেক্সট মনডে' কনফাৰ্ম কৰি দিওঁ তেন্তে ডে'টটো মই আচ্ছা আচ্ছা আচ্ছা দিয়ক বাৰু তেন্তে আপুনি মোক ফোন এটা ফোন এটা কৰি দিব আমাৰ গাড়ী যাব আপোনাক পিক আপ কৰি ল'বহি আচ্ছা দিয়ক বাৰু থেংক ইউ দিয়ক